মই মাছ ধৰি খুব ভাল পাওঁ মানুহবিলাক জাকে নাকে যায় বিছ ত্ৰিছজনী মানুহ তেওঁলোকৰ লগত লগ লাগি বাটডোখৰ হাঁহি মাতি আলোচনা কৰি হাঁহি মাতি নাচি বাগি বহুত ধেমালি কথা কৈ যাওঁ যায় মাছৰ শালীত যাওঁ কাপোৰ কানি সলাই লৈ মাছ মাৰোঁ জকাই পাতি খেপিয়াই খেপিয়াই এনেকৈ মাছ ধৰোঁ বহুত মাছ পাওঁ লগবিলাকৰ লগত হেৰি পুঠি মাছ বেছা মাছ লেও মাছ কাৱৈ মাছ গৰৈ মাছ মাজে মাজে শ'ল মাছো পাওঁ তাতে এই তাতে বিলতে বহুত ধৰণৰ মানুহ আহে কিছুমান ল'ৰাবিলাক পল মাৰে কিছুমান জাকৈ জাল ঠেলে কিছুমান খেয়ালি জাল মাৰে এনেকৈ কৰি পল যেতিয়া মাছ পৰিব ডাঙৰ ডাঙৰ মাছ তেতিয়া হাঁহি চিঞৰ পাৰি দিয়ে তেওঁলোকে এনেকৈ চাওঁতে তেওঁলোকে একে চিঞৰ পাৰি দিয়ে মাছটো দেখুৱাই দিয়ে খুব আনন্দ লাগে নিজে ধৰি নেপালেও আনে ধৰা মাছটো দেখিয়ে আনন্দ লাগে তাত বিভিন্ন ধৰণৰ মাছ আছে তেওঁলোকে জাকৈ জাল মাৰিয়ে ধৰে কিছুমানে পল মাৰিয়ে ধৰে কিছুমানে আমি হাত খছোঁ হাত খচাত আমি পিত লওঁ পিত গচকি মাৰি ধৰোঁ ধৰি পেলাই হাতেৰে খেপিয়াওঁ দহ বাৰজনী মানুহ লগ লাগি তাকে ধাক ধৰা বুলি কয় ধাক ধৰোঁ ধৰি তাক কাৱৈ মাছ পৰে গৰৈ মাছো পৰে সময়ত ডাঙৰ ডাঙৰ শ'ল মাছো পৰে সময়ত কাৱৈ মাছো পৰে সময়ত পুঠি মাছো পৰে অনেক ধৰণৰ মাছ মাগুৰ মাছো পৰে বহুত আৰু এনেকৈ কৰি ধাক ধৰোঁ তাৰ পৰা আৰু টাকি ধৰা বুলি কয় এটা গোটেই বিছজনী ত্ৰিছজনী মানুহ লগ লাগি এটা টাকিত দিওঁ দি লৈ জকাই পাতোঁ পাতি পেলাই চাৰিওফালৰ পৰা খেপিয়াই খেপিয়াই আনি মাজতে এজন মানুহ সোমাই সোমাই পেলাই চাৰিওফালে হেৰি কৰি দিয়ে ধৰে ঘুলুকি দিয়ে ঘুলুকি দিয়াৰ পাছত ইয়াৰ হাতত পৰে তাৰ হাতত পৰে অনেক বিভিন্ন ধৰণৰ মাছ তেনেকৈ মাছ পৰে তেনেকৈ ধৰি খুব ভাল লাগে কিছুমানে হেৰি খালৈত সোমাই লৈ পানীয়ে পিঠি পাৰ হৈ যায় কিছুমানে বুকুত মেঠনি মাৰি লৈ কঁকালত মাৰি লয় পেটতে ভৰাই লৈ বা বামত আহি তেতিয়া খালৈত ভৰাই তেতিয়া ইয়াৰ খালৈ তাৰ খালৈ চোৱা চুই কৰোঁ কিছুমানে ধেই পায় কিছুমানে নেপায় পোৱাবিলাকৰ মনবিলাক আনন্দ লাগে নোপোৱাবিলাকৰ মনবিলাক শুকায় তেতিয়া কয় দে আমাৰ ভাগৰ পৰাই এটা দুটা দিম দে বুলি পেলাই ইজনী খালৈ পৰা কেটামান উলিয়াই সিজনী খালৈ পৰা দুটা উলিয়াই দিয়ে এনেকৈ কৰি নোপোৱা জনীও হৈ যায় বেছিহে হয় তেওঁ এনেকৈ কৰি মাছত ধৰি আনন্দকে উঠি বামত উঠি হাঁহি খিকিন্দালি মাৰি গা পা ধুই তামোল চামোল খাই ধুনীয়াকৈ আমি ঘৰলৈ ফিৰি আহোঁ আহোঁতে বাটতে ৰাস্তা গোৱাত এনেকৈ পথাৰৰ চুকত কুলা কচু থাকে নহয় এই কুলা কচুবিলাক লৈ আহোঁ তুলি হাতেৰে ছিঙি ভাঙিও আনো কিছুমানে কটাৰীও লৈ যায় কচু আনিম বুলিয়ে কুলা কচু আনো আনি পেলাই কুলা কচু মাছ চাছ বাচি লৈ কুলা কচু লগত ৰান্ধোঁ তেল তুল হ'লে আমি দুখীয়া মানুহ তেল তুল নেপাওঁ খাওঁ ও জহা খাওঁ তেতিয়া আমি কি কৰোঁ মাছটো শাক শাকটো খুব খাৰ চাৰ অকণমান দি হালধি নিমখ দি খুব মতে হেৰি বইল কৰোঁ বইল কৰি লৈ মাছটো তাতে দিওঁ দি লৈ পানী অলপ মাছটো বইল কৰি লওঁ লৈ পেলাই তেতিয়া পানী দিওঁ দি লৈ পেলাই তেতিয়া একে খুব মতে পাক অহা উতলাই উতলাই উতলাই উতলাই পাকটো আহিলে মাছৰ হেৰিখিনি গোটেইখিনি যায় তাৰ লগতে তেনেকৈ কৰি আমি দুখীয়া মানুহবিলাকে খাওঁ আমাৰ এইবিলাক কাৰণে নাযাওঁ আমি কিন্তু ধৰি ভাল পাওঁ আনন্দ পাওঁ মানুহবিলাকে মাছ ধৰে চাই ভাল পাওঁ সেইবিলাক হেৰিতহে যাওঁ কিন্তু মাছ আনি পেলাই বেচিম বা বিজনেছ কৰিম টকা পইচা পাম ঘৰ চলিম সেইটো নহয় আৰু সেনেকে আৰু খুতুৰা শাক বাৰীত ছিঙো ছিঙি লৈ পেলাই খুতুৰা শাকৰ লগত খাৰ দি পেলাই বনাওঁ আমি খাৰ দি বনাই ধুনীয়াকৈ কেঁচা মাছ দি পেলাই তেনেকেই খাওঁ কেতিয়াবা লাও আগ আনো ছিগি লাও আগৰ লগতো দিওঁ তাৰ লগত পিঠাগুৰি ছিঠাগুৰি মাৰি দিওঁ খাৰদি আমাৰ ট্ৰাইবেল মানুহৰ খানা এনেকুৱা ধুনীয়াকৈ পাক আহোঁ আহোঁতে পাছত ধুনীয়াকৈ মাছটোও সিজি যায় শাকটোও সিজি যায় মাছটোও সিজি যায় ধুনীয়াকে চাত এটা সেনেকেই আমি চলোঁ আমি দুখীয়া মানুহ কাৰণ আমি ট্ৰাইবেল মানুহ আমি এনেকেই খাওঁ ইয়াত থাকি আমি তেলত ফ্ৰাই কৰি কৰি আজি আজিকালি ল'ৰা ছোৱালিয়ে আৰু